মোৰ প্ৰিয় কিতাপ বুলি ক'বলৈ গ'লে মই ৰামায়ণৰ কথাকে ক'ম কাৰণ মই ৰামায়ণ পঢ়ি বহুত ভাল পাওঁ ইয়াত এটি সুন্দৰ সঁচা কাহিনী আছে এই বুলি মই ভাবোঁ এই ৰামায়ণখন বাল্মিকী মুনিয়ে ৰচনা কৰিছিল ইয়াত দশৰথৰ পুত্ৰ শ্ৰী ৰাম চন্দ্ৰই বিয়া কৰাইছিল জনকৰ জীয়ৰী সীতাক পিতৃ বাক্য পালন কৰি শ্ৰী ৰামচন্দ্ৰ বনলৈ গৈছিল আৰু পত্নী সীতা আৰু ভাতৃ লক্ষ্মণক লগত লৈ গৈছিল বনৰ মাজত থাকোঁতে লংকাৰ ৰজা ৰাক্ষস ৰাৱণে চালনা কৰি সীতাক হৰণ কৰি লৈ যায় সেয়েহে ৰাৱণৰ লগত ৰামৰ যুদ্ধ হয় যুদ্ধত ৰাৱণ পৰাজয় হয় আৰু ৰামে সীতাক উদ্ধাৰ কৰি অয্যোধ্যালৈ লৈ যায়